হেল্ল' অঁ দীপালি বাইদেউ হয়নে অঁ মই ৰুণুৱে কৈছিলোঁ মই মান্ অঁ মই মানে হেৰি গোলাঘাট যাম বুলি ভাবিছোঁ এই এতিয়া বয়স হৈছে যে চিটিজেন চাৰ্টিফিকেটখন উলিয়াই লৈ পেলাই অলপ কম হয় পইচাটো বাছে চাছে গ'লে যাতায়তী খৰচটো সেইকাৰণে মানে মই অফিচটো গৈ বোলে আপোনাৰ লগত লগ ধৰিছোঁ সেইকাৰণে যাম বুলি ভাবিছোঁ যাব পাৰিবনে বাৰু আপুনি সোমবাৰে যাম বুলি ভাবিছোঁ অঁ অঁ অঁ অঁ সোমবাৰে চাৰে দহটা দহটা এঘাৰটামানত যাম অঁ অকলে যাবলৈও নোৱাৰোঁ যে এতিয়া অঁ অকল যাবলৈ ন নোৱাৰোঁ যে এতিয়া বয়স হৈছে আৰু লগত এগৰাকী গ'লে ভাল হয় অঁ অঁ অঁ অঁ এই ওলাই আহিব যে অঁ মই ওলাই আহিম বাৰু আপোনাক হেৰি জনাম বাৰু ফোন কৰি মই সেই কৰি দিম কৰি জনাই দিম বাৰু তেতিয়া আপুনি ওলাই যাব তাৰপিছত যাম আৰু অঁ অঁ অঁ হ'ব ঠিক আছে তেতিয়া